এক জানুৱাৰী দুহেজাৰ পোন্ধৰ চন দুই ফেব্ৰুৱাৰী দুহেজাৰ ষোল্ল চন পাঁচ এপ্ৰিল দুহেজাৰ সোতৰ চন তেইছ জানুৱাৰী দুহেজাৰ বাইছ চন বাৰ ফেব্ৰুৱাৰী দুহেজাৰ তেইছ চন